হেল্ল' উবেৰ মই মানে এটা বুক কৰিছিলোঁ বাত আহা নাই এতিয়ালৈ বহুত টাইম লাগি আছে আৰু মোৰ আধা ঘণ্টাৰ পিছত যাব আছে মই মানে বুক কৰিছিলোঁ চিলপুখুৰীৰ পৰা খানাপাৰালৈ এতিয়ালৈ মানুহজন আহাই নাই আৰু ফোন কৰিলেও উঠোৱা নাই ফোন লাগিলেও লাইক নেটৱৰ্কটো ভালকে নহয় ক'ত আছে ক'ত নাই একো ধৰিব পাৰা নাই আৰু কেতিয়া বা আহি পাব একো গম পোৱা নাই মোৰ আধাঘণ্টাৰ পাছত যাই পাব আছে মানে মোৰ এটা কাম আছে সেইকাৰণে সেইটো কাৰণে মই কমপ্লেইন কৰিলোঁ আৰু মোৰ ৰিফাণ্ডটো যেন ঘূৰাই দিয়ক আৰু নেক্সট টাইম এনেকুৱা যদি হয় কিন্তু বেয়াকে কমপ্লেইন কৰা যাব